ভাৰতৰ চৰকাৰী ভাষা দুটা হিন্দী আৰু ইংৰাজী আৰু দেশৰ আন কিছু সচৰাচৰ কথিত ভাষা হ'ল মালয়ালম তামিল মাৰাঠী বেংগলী বঙালী উড়িয়া ভোজপুৰী অসমীয়া নাগামিজ ইত্যাদি মই ভাৰতৰ ভাষীক বৈচিত্ৰ্য অনন্য ইয়াতে প্ৰত্যেকটো কিলোমিটাৰত ভাষা সলনি হয় ভাষা এটা ভাষাৰ দুই ধৰণ থাকিব পাৰে কথিত আৰু লিখিত লিখিতটো আপোনাৰ চৰকাৰী কাৰ্যালয় ইত্যাদিত ব্যৱহাৰ হয় আৰু কথিতটো সলনি হৈ থাকে জেগাই প্ৰতি ডিষ্ট্ৰিক্ট কেতিয়াবা বিভিন্ন ধৰণৰ জেগা লৈ লৈ সলনি হয় আৰু ইটোৰ লগত সিটোৰ কেতিয়াবা সমূলি মিল নাথাকে কিছুমান ভাষা উৎপত্তি হৈছিলে যেনে নাগামিজ উৎপত্তি হৈছিলে আপোনাৰ অসমীয়াত কিছু বেচা কিনা কৰিবলৈ কিছুমান মানুহে এটা ভাষা উলিয়ালে সেই ভাষাটোৱে আছিলে নাগামিজ এনেকুৱা বহু ভাষা আছে যোনবিলাক সুবিধা সা মানুহৰ সুবিধাৰ কাৰণে উলিওৱা হৈছিলে আৰু এই ভাষাৰ বৈচিত্ৰ্যৰ অন্যতম কাৰণ হ'ল মানুহখিনি সামাজিকভাৱে বেলেগ সংস্কৃতি বেলেগ সেইখিনিও ভালেখিনি প্ৰভাৱ পেলায় আৰু বহুখিনি ভাষা থকাৰ স্বত্বেও এই ভাৰতত এটা ভাষাক সমূলি সমূলি সমূলি গুৰুত্ব দিব পৰা নাযায় আৰু সকলো ধৰণৰ ভাষাক একে সন্মান দিবৰ বাবে সেইটোৱো টান হয় সেইবাবে কিছু কিছু ল'ৰা ছোৱালীয়ে ল'ৰা ছোৱালী প্ৰথম শিক্ষাটো নিজৰ মাতৃভাষাতেই দিয়া হয় আৰু তেওঁলোকৰ আজিকালি যদিও মানুহে নিজৰ ভাষাটো এৰিছে বহুখিনি এৰিছেই আৰু এটা সামূহিক এটা কমন ভাষাক তেওঁলোকে ল'ব বিচাৰে সেইটো হোৱাৰ স্বত্বেও কিন্তু আমি সদায় চেষ্টা কৰিব লাগে যে আমি নিজৰ মাজত নিজৰ মাতৃভাষা বা নিজৰ জেগাটোৰ ভাষাটো যাতে জীয়াই ৰাখিব পাৰোঁ কাৰণ এই ভাষাটো জীয়াই থাকিলেহে কিছু কিছু সংস্কৃতি আৰু কিছু কিছু ইতিহাস জড়িত আৰু জীৱিত থাকিব আৰু আমি কিছু ভাষাক লুপ্তপ্ৰায় হ'ব দিয়া মানেই আমি কিছু ইতিহাস বাদ দিয়া যাবলৈ দিয়া আৰু তাতে বহুত তথ্য থাকিব পাৰে আৰু এটা ভাষা যোৱা মানেই এটা এটা জনজাতি বা এটা গোষ্ঠী বা এটা এচাম মানুহৰ অস্তিত্ব নাইকিয়া হোৱাৰ নিচিনা সেইবাবে এই ভাষাৰ বৈচিত্ৰ্যটো সদায় জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগে বুলি মই ভাবোঁ